অসমৰ কিছুমান সা সামাজিক বা সাংস্কৃতিক পৰম্পৰা বুলি ক'বলৈ গ'লে আমাৰ জাতীয় উৎসৱ সে বিহুৱে আহি পৰে বিহু বিহু আমাৰ তিনিটা প্ৰথমে আহি পৰে বহাগ বিহু বহাগ বিহু ৰঙালী দ্বিতীয়তে কাতি বিহু কাতি বিহু কঙালী তৃতিয়তে মাঘ বিহু মাঘ' বিহু ভোগালী প্ৰথম বহাগ বিহুত এইটো হ'ল ৰঙালী বিহু সকলোৱে সকলোৱে ঘৰত পিঠা পনা বনায় আৰু সকলো সেই গৰুৰ চতৰ সংক্ৰান্তিৰ দিনা মাহ হালধীয়ে গৰুক গা ধোৱায় আৰু পাছৰ দিনা মানুহৰ বিহু মানুহৰ বিহু দিনা ৰাতিপুৱা সকলো গা পা ধুই আহি ডাঙৰ সৰুৱে ডাঙৰক সন্মান কৰে আৰু ডাঙৰেও সৰুক আশীৰ্বাদ দিয়ে এইদৰেই গাঁৱত ঢোল পেঁপা গগনা আদি লৈ ডাঙৰ সৰু ডাঙৰ পৰা সৰুলৈকে হুঁচৰি গাব যায় আৰু কাতি বিহু কঙালী কাতি বিহুত তুলসী ৰুৱে তুলসী তলত চাকি জ্বলায় আৰু ধাননী পথাৰতো বন্তি জ্বলায়গৈ মাঘ বিহু ভোগালী মাঘৰ বিহুত মাহত এনেকৈ সংক্ৰান্তিৰ দিনা ডাঙৰ সৰু আটাইবোৰ লগ হৈ মেজি ভোজ ভাত খায় আৰু পিছদিনা মেজি জুই লগায় সেই জুই আমাৰ গাঁও সকলো মানুহ গৈ অগ্নিক সেৱা কৰে সকলোবোৰ দোষ খণ্ডন হ'বলৈ এইদৰেই পৰম্পৰাবোৰ চলি আহিছে আৰু আগৰে অতীজৰে পৰাই এনেকৈয়ে আহিছে আৰু বৰ্তমানলৈকে এই পৰম্পৰা চলি থাকিব